ৰাজ্যৰ বাহিৰত বুলি ক'বলৈ গ'লে মই বিশেষকৈ মেঘালয় যোৱা হৈছে আৰু লগৰ কেইজনমানৰ লগত আমি গৈছিলোঁ ফুৰাৰ উদ্দেশ্য মানে বিভিন্ন ঠাই চোৱাৰ উদ্দেশ্যেই গৈছিলোঁ লওক শিক্ষামূলক ভ্ৰমণ হি বুলিও ক'ব পাৰি তালৈ গৈ যথেষ্ট আনন্দিতও হৈছিলোঁ তাৰ পৰিৱেশ তাৰ দেখি পেলাই সেউজীয়াৰে ভৰপূৰ এখন ঠাই ভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ মানুহো লগ পোৱা যায় গতিকে ইয়াৰ অভিজ্ঞতা যথেষ্ট উন্নতেই আছিল বুলি ক'ব পাৰি